মই আৰু কি শিকিম বাপা গাঁৱৰ মানুহ ন গাঁৱৰ মানুহ সেইগিলাক আঞ্জায়ে বনাব লাগিব পালেং শাকেদি কাৱৈ মাছ আৰু দোখৰা খাৰেদি এই খলিহা মাছ ঔটেঙা তাৰে পিছত গৰৈ মাছেদি ঔটেঙা সেইবিলাক জ্বলা আদা লহুৰ জাল সৰু দৰিকণা মাছ এইবিলাকে কৰিব লাগিব আৰ ক'ত আৰু নতুনকৈ শিকি থাকিবি আৰু যোগাৰো লাগেন বহুত যোগাৰ লাগে এই ইমানটো পাৰবাৰ নাই ইমেলে পালেং শাকৰ চাটনী পালেং শাকৰ হেৰি গোটেই মিক্স কৰি ভাজিব পাৰি ত' মানে আৰ কিছুমান চাটনী কৰিবও পাৰি তাৰেয়ে শাকেদি জোল জোল বনাব পাৰি কিছুমান ভাজিবও পাৰি শাক বিভিন্ন ধৰণৰ ওলকবি দোখৰা কৰিও ভাজিব পাৰি ৰান্ধিব পাৰি তাৰপিছত সেই ওলকবিৰ চাটনীও বনাব পাৰি সেনকৈ বন্ধাকবিৰো পাৰি মাজৰখিনি গাজৰ বিলাহী ধনীয়া জলকীয়া এই মানে এইবিলাক ধৰণৰ বস্তু লৈ এ চাটনী কৰিব পাৰি তিয়াঁহ তিয়াঁহৰো সেই কৰিব পাৰি তিয়াঁহো লাগি থাকেন গছৰ চিঙি আন আৰো বাকলি দুনি কোট কুট কুটি নিমখ জলা লৈ খা বহি বহি বাৰান্দাত ৰ'দ পুৱাই পুৱাই তিয়াঁহকে খাওঁ ঔ ঔৱো আমি এনকৈ কুটু কুটি ফেলে জালা নিমখ সানি ৰ'দত বহি খাওঁ বগৰী টেঙা সেয়ো গোটে ঢেঁকীত ঔৱে বগৰীয়ে কুটু কুটি ফেলে ঔচেকৰা ঔচেকৰা কুটি আনো আৰু কদ্দে টেঙা কদ্দে টেঙায়ে বগৰীয়ে ঔৱে খুন্দি আনো ঢেঁকীত খুন্দি আনি ৰ'দত বহি আৰু গোটেই দল পাতি গোটেই আপি তিৰি ইও বোলে মোকো অলপমান দে সিও বোলে মোকো অলপমেন দে সেনকৈ খাওঁ এ শাকৰো তুলি থাকিলে আৰু এ দিয়ে এককোচা প্ৰতিভা এ ইফালে আমাৰ বাইদেউও আহিব দি ৰিজু আহিব অঁ প্ৰতিভা এককোচা মোকো দে এ সিটুৱে আহিব এ প্ৰতিভা এককোচা মোকো দি এ একমুঠা একমুঠা চবকে দি যাওঁ আৰু দি কওঁ আৰু এই আৰু ঘৰৰ শাক কিনি আনলি অঁ বন্ধাতেই পচি পচি যায় কিবা লেৰ লেইৰা হৈ যায় তাত কৰি ঘৰৰ শাক মাছেদি কি সোৱাদ লাগে আঞ্জা কেইখন সেয়াকে খাই থাকো আৰু দালি তৰকাৰী ওলকবি দালিত দি তিয়ঁহ ভাজ খাৰ দি অলপমান দোখৰা খাৰ ফেলে বিভিন্ন ধৰণৰ বস্তু বনাব পাৰি ঘৰৰ আঞ্জাই দিয়ে পাৰি উৰহি বাংনা পুৰোঁ জ্বলা দেউং আলু পুৰোঁ বাংনা আলু পোৰা জ্বলা সানোঁ সানি আৰু কি খাবি ভন ভইনা খাব পাৰি